হয় মই সৰু পাই চিলাই কৰিবলৈ পাৰিছিলোঁ আৰু ওচৰতে দৰ্জি আছিল কাপোৰ চিলাই থাকে তাকে মই চাই থাকোঁ চাই মোৰ খুব মন গ'ল চিলাই কৰিবৰ বাবে মই সেই চাই চিলাই শিকিব ল'লোঁ শিকাৰ পাছত মই চিলাই কৰিব পাৰিলোঁ পৰাৰ পাছত মই এনেধৰণৰ মোৰ মনত ভাব আহিল যে আজি তেখেতে যেতিয়া পা তেওঁ যেতিয়া নেকি পাইছে চিলাই কৰিবলে মই ভাবিলোঁ মই কেইনো নোৱাৰিম সেনেকে মই নিজৰ মনতে অনুপ্ৰেৰণা কৰিলোঁ যে আজি মই এইটো মই নিজেই চিলাওঁ বুলি মই চেষ্টা কৰিলোঁ চেষ্টা কৰাৰ পাছত মই লাহে লাহে কাপোৰবিলাক চিলাবলৈ ধৰিলোঁ ধৰাৰ পাছত মই ইমানেই মই চিলালোঁ কাপোৰ আৰু মোক মানুহবিলাকে চিলোৱা দেখি মোৰ ঘৰতে কাপোৰ চিলাবলে দিবলৈ আহিলে আৰু তেতিয়া মই নিজৰো চিলাওঁ আন আনৰো কাপোৰ চিলাওঁ চিলাই মেলি মই সকলোকে নিজৰ নিচিনা কাপোৰ কানি চিলাবলৈ ধৰিলোঁ ধৰাৰ পাছত আৰু মানুহে মোক ক'লে আপুনি ইমান ধুনীয়াকৈ চিলাই বাইদেউ বুলি কৈছে তেতিয়া মই ক'লোঁ অঁ মই নিজেই নিজৰ ইচ্ছা মনে শিকি মই কাপোৰ চিলাই আগবাঢ়ি গৈছোঁ আৰু আনকো চিলাই দিছোঁ মোৰ নিজৰ ল'ৰা ছোৱালীকো চিলাই দিওঁ তেনেকৈ চিলাই মেলি মই ঘৰখনো চলাওঁ আৰু ল'ৰা ছোৱালীকো পঢ়াওঁ আৰু গোটতো আত্মসহায় গোটতো মই দিব পাৰোঁ সেনেকৈ মই কিছুমান ক্ষেত্ৰত মই কিছুমানে মোক কিবা এটা সহায় বিচাৰিলেও মই দিব পাৰোঁ তেনেকৈ মই চিলাই কাম কৰিয়ে মই বহুতখিনি উপাৰ্জন কৰিছোঁ তেনেকৈ মই চিলাই পইচাৰে মই হাঁহ কুকুৰাও কিনিব পাৰোঁ তাতে কিছুমানে আজি সহায় বিচাৰিলে মই সেই কাপোৰ চিলাইয়ে দিওঁ আৰু ঘৰখনো চলোৱা হয় আজি লৰাই কিতাপ নাই বা কলম নাই বুলি ক'লে মই সেই কাপোৰ চিলাইয়ে মই নিজৰ ল'ৰা ছোৱালীকিটাক স্কুলত এইখিনিও দিব পাৰোঁ তাকে আৰু কাপোৰ চিলোৱাওতে কিছুমানে ভাল পায় ডিজাইন দিব কয় মই ডিজাইনো দি দিওঁ কিছুমানে ধুনীয়াকৈ বোলে কাপোৰযোৰ চিলনি হৈছে বুলি কয় আৰু খুব ভাল লাগে মোৰ শুনি কেনে তাতে আকৌ তেনেকৈ আৰু মই কাপোৰ চিলাই কেনে আৰু গোটেই মাহটো চলোঁ আনকো দিওঁ দুটকা সহায় কৰিব পাৰোঁ সেইদৰে আৰু মই উপাৰ্জন কৰি আছোঁ আৰু চিলাই কৰি কেনে